হয় বিশেষকৈ ৰন্ধা বুলি ক'লে ব্ৰয়লাৰ মাংস গাহৰি মাংস আৰু মাছ সেই তিনিটা বিশেষকৈ ৰান্ধি খুব ভালপাওঁ কাৰণ ঘৰত মই বিশেষকৈয়ে মাছ মাংস বা এনেকুৱা ব্ৰয়লাৰ চইলাৰ ৰান্ধো মায়ে ইমান ৰান্ধিব নিবিচাৰে মই অলপ ভালকৈ ৰান্ধো ব্ৰইলাৰটো ৰন্ধা বুলি ক'লে মই প্ৰথম ব্ৰয়লাৰ মাংসটো মাংস কটা দোকানৰপৰা কিনি আনি তাক ভালদৰে ধুই লৈ তাক অলপ হালধি মা মচলা তেল পিঁয়াজ আদি দি ভালদৰে মেৰিনেট কৰি লওঁ তাৰপিছত সেইখিনি থৈ আলু বিলাহী কাটি লওঁ অলপ কেঁচা জলকীয়াও কাটি ধুই পখালি লওঁ তাৰপিছত কেৰাহীখন জুইত দি অলপ গৰম হ'বলৈ দিওঁ তাৰপিছত তাত অলপ মিঠাতেল দি দিওঁ তাৰপিছত তেলটো গৰম হোৱাৰ পাছত তাত অলপ কটা পিঁয়াজ আদা নহৰু আৰু কমকৈ অলপ মচলা ইত্যাদি দি তাত মাংসখিনি দি দিওঁ তাৰ আগত মাংসখিনি দিয়াৰ আগত ৰঙাকৈ পিঁয়াজটো ভাজি লওঁ অলপ অলপ ৰঙচুৱা হোৱাৰ পাছতহে মাংসটো দিওঁ তাৰপিছত মাংসখিনি অলপ ভালদৰে লৰাই ঢাকি দিওঁ তাৰপিছত এই কাটি থোৱা আলু বিলাহী ইত্যাদি ভালদৰে ধুই পখালি লৈ তাৰপৰা আকৌ কেৰাহীখন দাঙি অলপ লৰাই দিওঁ যাতে মাংসটো কেৰাহীত লাগি নধৰে তাৰ অলপ দেৰি ভজাৰ পিছত কাটি থোৱা বিলাহী আৰু আলু আৰু লগতে কেইটামান কেঁচা জলকীয়া দি পুনৰ লৰাই দিওঁ তাত লগতে অলপ নিমখো দি দিওঁ জোখৰ অনুসৰি তাৰপিছত লৰাই ঢাকি দিওঁ আৰু মাজে মাজে লৰাই থাকোঁ কাৰণ কেৰাহীখনত যাতে মাংসটো লাগি নধৰে তাৰপিছত অলপ পিছত কমকৈ অলপ পানী দি আকৌ লৰাই চাই থাকোঁ মাজে মাজে অলপ দেৰি এনেদৰে ভজাৰ পাছত মাংসটো অলপ পাতলীয়াকৈ কাঢ়ি আনি জোল অকমান টেষ্ট কৰি চাওঁ কাৰণ নিমখটো ঠিকেই আছে নাই নিমখটো যদি ঠিকেই আছে তাৰপিছত আৰু অলপ পানী দি তাত অলপ ভালদৰে ব বইল কৰি লওঁ যাতে আলু বিলাহী আদি সকলো ভালদৰে সিজি মাংসটো অলপ গ্ৰেভি টাইপৰ হৈ যায় যেতিয়া মাংসটো খুব ভালদৰে গ্ৰেভি টাইপৰ হৈ যায় তাৰপিছতে তাক নমাই আনি অলপ দেৰি পাছত পৰিৱেশন কৰিব পাৰি এনেদৰে মই বিশেষকৈ ব্ৰয়লাৰ মাংস বনাওঁ ইয়াৰ পিছত গাহৰি মাংসৰ কথা ক'বলৈ গ'লে গাহৰিখিনি সেই তেনেদৰেই মাংস কটা দোকানৰপৰা কিনি আনি প্ৰথমতে তাক খুব ভালদৰে ধুই লওঁ আৰু এখন কেৰাহীত অলপ পানী বইল কৰি তাত গাহৰিটো অলপ বইল কৰি লওঁ কাৰণ গাহৰি পৰা কিছুমান বেয়া পদাৰ্থ ওলাই বুলিও কোৱা হয় সেইখিনি যাতে বইল কৰিলে বাহিৰ ওলাই যায় আৰু সেই পানীখিনি পেলাই তাক পুনৰ চাফ চিকুণ কৰি লওঁ ঠিক তেনেদৰে তাৰপিছত কেৰাহীখন জুইত পাতি দি তাত অলপ তেল দি যেতিয়া তেলখিনি গৰম হয় তাত কাটি থোৱা পিঁয়াজ আদা নহৰু বা বিভিন্ন ধৰণৰ মা মচলা হালধী ইত্যাদি দি পুনৰ পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈকে অলপ ভাজি লওঁ তাৰপিছত সেই বইল কৰি থোৱা গাহৰি মাংসখিনি কেৰাহীত দি অলপ ভালদৰে লৰাই লওঁ লৰাই আকৌ পুনৰ ঢাকি দিওঁ যাতে অলপ তাৰ আদা নহৰু পিঁয়াজ মচলা ইত্য়াদিবোৰ মাংসত ভালদৰে সোমাই যায় ঠিক তেনেদৰে পাছত আলু আৰু বিলাহী কাটি বিলাহী দিওঁ কেতিয়াবা লাই পাতৰ দিন থাকিলে লাই পাত অলপো দি দিওঁ তেতিয়া খুব সুন্দৰ হৈ গাহৰি মাংসৰ লগত লাই পাতটো ঠিক তেনেদৰে সেইখিনি কাটি মাংসখিনি অলপ ভাজি লৈ তাত সেইখিনি কাটি মেলি ধুই পখালি ধুনীয়াকৈ তাত মিলাই দি দিওঁ তাৰপিছত পুনৰ ঢাকি দিওঁ মাজে মাজে সেই গাহৰি মাংসখিনি অলপ লৰাই চাই থাকো যাতে কেৰাহীখনত তলফালৰপৰা লাগি নধৰে ঠিক তেনেদৰে গাহৰি মাংসৰ প্ৰচেছটো অলপ দীঘলীয়া হয় ব্ৰয়লাৰ মাংসৰ তুলনাত কাৰণ গাহৰি মাংসটো ভালদৰে সিজিলেহে খাই ভাল লাগে নহ'লে কিছুমানে কয় যে ফিটা পেলু হয় বুলিও কয় গাহৰি মাংসটো যদি ভালদৰে নিসিজে সেইবাবে গাহৰি মাংসৰ বনোৱাৰ প্ৰচেছটো অলপ দীঘলীয়া হয় তাক খুব ভালদৰে লৰাই মেলি পানী দি খুব সুন্দৰকৈ বইল কৰি যেতিয়া এটা সুন্দৰ কালাৰ বা এটা সুন্দৰ গোন্ধ ওলাই মাংসটোৰ পৰা ঠিক তাৰ পিছতহে তাক পৰিৱেশন কৰিব পৰা হয় গাহৰি মই এনেদৰে বনাওঁ ইয়াৰ পিছত ক'বলৈ গ'লে মাছ বিশেষকৈ মই ডাঙৰ ডাঙৰ মাছহে বনাই ভালপাওঁ কাৰণ সৰু মাছখিনি বনালে অলপ ভাগি ছিগি যায় সেইবাবে সিমান ভাল নালাগে ডাঙৰ মাছৰ পিচটোহঁত অলপ ডাঙৰ ডাঙৰকৈ ভাজি লৈ তাত ধুনীয়াকৈ বনাবলৈ ভাল হয় ঠিক তেনেদৰে মাছখিনি মই প্ৰথমে ধুই লওঁ ধুই তাক অলপ হালধি নিমখ এনেদৰে সানি মেৰিনেট কৰি ঠিক একেদৰেই কেৰাহীখন জুইত পাতি দিওঁ তাৰপিছত কেৰাহীখন গৰম হোৱাৰ পিছত তাত অলপ তেল দি লওঁ তেল দি তাত এপিচ এপিচকৈ মাছ ধুনীয়াকৈ দি দিওঁ আৰু দুয়োটা পিঠিৰে মাছ পিচৰ খুব সুন্দৰকৈ অলপ ৰঙচুৱাকৈ ভাজি লওঁ ঠিক ভাজি লৈ তাত দালি আলু বিলাহী বা বিভিন্ন ধৰণৰ পাচলিও দিওঁ মাছৰ লগত তেনেদৰে খুব সুন্দৰকৈ বনাওঁ